হেল্ল' কোনে ক'লা বাৰু ক'ৰ পৰা কৈছিলা হয় হয় দত্ত ষ্ট'ৰ কোৱাচোন অ' হয় কেনেকুৱা ধৰণৰ কি কি বস্তু উঠাবা হ'ব হ'ব আবেলি আহিবা কি কি লাগে কোৱাচোন

অঁ ঠিক আছে পাৰিবা একো অসুবিধা নাই আহিব পাৰিবা তাকে কি কি লাগে কোৱাচোন আছে বাৰু সকলোবিলাকে পোৱা যায় শাক পাচলিও প্ৰায় ৰাখো কি কি লাগিব এতিয়া তোমাক হয় আৰু অঁ মছলাজাতীয় বস্তুখিনি চব আদা নহৰু জলকীয়া পিয়াঁজ মছলা এইবিলাকটো পাবাই হয় আৰু অঁ কি পৰিমাণত লাগিব কিবা তা তালিকা আছে নেকি

হয়

আৰু কিবা পাছলিজাতীয়

অঁ ঠিক আছে আবেলি আহিব পাৰিবা নিবলৈ তাকে আগতকৈ অলপ বস্তু সেইটোৱে ক'ব বিচাৰিছিলো আগতকৈ বস্তুবিলাকৰ দামবিলাক অলপ বাঢ়িছে নহয় গম পাইছাই নহয় আজিকালিতো বহুত বস্তুৰ দাম বাঢ়ি গ'ল তথাপিতো তুমি আমাৰ দোকানৰ পৰা আগৰ পৰাই নি থকা যেতিয়া পুৰণা কাষ্টমাৰ হয় কিবা এটা মিলাই মেলি ল'ম আৰু আহিবাচোন পাতিম অঁ অঁ হয় হয় ইয়াৰ পৰাই নিয়া যেতিয়া পুৰণা কাষ্টমাৰ বুলি কিবা এটা মিলাই মেলি ল'ম আৰু গোটেইখিনি যেতিয়া ইয়াৰ পৰাই নিবা হয় অঁ ঠিক আছে হ'ব তুমি আহাচোন বাৰু পাতি লওঁ কথা বস্তুখিনি চাই লওঁ কি কি লোৱা ঠিক আছে হ'ব দিয়া আহা